হেল্ল' বজাৰত যাবা নেকি বজাৰত যাবা যাম বিচালত ভাল ভাল বস্তু পায় যাম দিয়া তুমি আৰু মই এই মোৰ যেনিবা এই কিবা এই হাইনেক বা নাইটি কিবা এনেকুৱা কৰি কিবা বা চেণ্ডেল এনেকুৱা বস্তু আনিম আৰু অঁ অঁ অঁ বিচালতে ভাল পায় মোৰ লগত ওলাবা গধূলি একেলগে যাম আৰু দুয়োটাই অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব হ'ব মই হেল্প কৰি দিম তোমাক চাই দিম বাৰু বিচাৰি দিম ভাল ভাল বস্তু এই গধূলি মোটামুটি চাৰে পাঁচটা ছয়টা বজাত ওলাব আৰু অঁ অঁ অঁ অঁ হয় অঁ ঠিক আছে বাৰু মই গাটো ধুই লওঁ তাৰপিছত তোমাৰ দি তাৰপিছত যাম আৰু অঁ ঠিক আছে ঠিক অঁ